হেল্ল' অঁ কি খবৰ হে আছোঁ আছোঁ বাকী অঁ যাবি না এটা এটা বজাত এটা বজাত অঁ ডেট পৰশি পৰশি টুৱেণ্টি টু অঁ আহিব আহিব আমাৰ নিয়ৰ আছে মৃণাল আছে চব যাব এই গাড়ীখনে ওলাও নিকি এই মই মই কিনিলোঁ তো এখন এই কি কয় ফৰ্চুনাৰ টপ মডেলটো কিমান পৰিছে জানে নে নাই ছিক্সটি লাখ এই প্ৰগ্ৰেম হ'ব ডান্স হ'ব গান হ'ব আৰু কি কয় ভেশছন হ'ব বোলে শুনিছোঁ কৰিবি নেকি এই তোক তোক তোক আৰু মই বুঢ়া কৰিম বুলি ভাবিছিলোঁ নহয় এই চাবা মানে খোৱাব কি গম পাইছা নেকি

অঁ অঁ এই আছেই ঘৰতে আছেই আহিব আহিব মোক ফোন কৰিছিলে আহিব পৰহি আৰু তই নিয়ৰক ফোন কৰিবিচোন আহিব নে নাই সুধিবি অঁ অঁ বাকী আমাৰ আমাৰ যে দেৱজিত ছাৰ আছিল তেওঁ আছে না এতিয়া ভালেই আছে নে তেওঁ হয় হয় বাৰু ঠিকে আছে ছোৱালীবিলাক আছে আৰু কি হ'ব চব মানে ছোৱালীবিলাক বেছি পঢ়ে ন চব পঢ়াতে ব্যস্ত এই তাই ধুনীয়া ডান্স কৰে কিন্তু দেই এই কৰিব চাগে দেই এই কৰিব কৰিব কৰিব আৰু তোৰ যে এজনী লগ আছিল বেষ্ট ফ্ৰেণ্ড আছিল তাইৰ নাম কি আছিল ৰ তোৰ যে এজন বেষ্ট ফ্ৰেণ্ড আছিল ছোৱালী তাইৰ নাম কি আছিল ৰ কি আছিল তাইৰ নাম এই এই বড়ো ছোৱালী আছিল ৰ অঁ তাই আহিবনে নাই এই আহিব লাগিব তোৰ পৰম মিত্ৰ এই হয় বাৰু আমি কেতিয়া ইমান ডাঙৰ হৈ গ'লোঁ ন বাকী ঘৰত আছে ভালে

আছে আছে চব মজা ঐ তই যে এখন গাড়ী ল'ম বুলি কৈছিলি লেম্বৰঘিনি কেতিয়া ল'বি এই ভাই তই ল'ম বুলি ভাবিছিলি যে মোক কৈছিলি যোৱা বছৰ অ' ভাই তোৰ এখন যে স্কুটি আছিল সিখন আছেনে নাই এই বহুত ঘূৰিছিলোঁ দেই এই বহুত ঘূৰিছিলোঁ ইখনদি আমি কিন্তু বহুত জাগা গলো দেই গৈছিলোঁ হাণ্ড্ৰেড তেল ভৰাই অঁ ছৰী ছৰী এশ পঞ্চাছ টকাৰে বহুত বছৰ হয় নেকি হেৰি কবি মোৰ মানে পাহৰি পাহৰি যায় আছোঁ আজিকালি এই কালি এটাত আছে ন দছটামানত ওলাই যাম আৰু অলপ খুৰিম পাকিম অঁ পৰহি আছে দছটা মানত ওলাই যাম আৰু নেকি একদম কৰিম একদম নিশ্চিন্ত মনে থাক ভাই কৰিম জৰুৰ কৰিম আৰু বাকী খবৰ পাতি ভাল আছেনে নাই ঐ পৰাগে আজিকালি কি কৰি আছে ঐ পঢ়া বাদ দিছে ন কি কৰি আছে আজি এই ভাই চব অঁ চব বেলেগত গুঠি গ'ল অঁ যাম আৰু পিছততো আৰু লগে নাপাম চাগে এই ছিংগাৰ মই শুনিছোঁ প্ৰবীণ বৰাং মাতিব আৰু আমাৰ বলিউডৰ ছিংগাৰ ষ্টাৰ অৰিজিত সিঙকো মাতিব বুলি এই ডাঙৰ ৱৰ্ল্ডৰ ৱৰ্ল্ডৰ নহয় আমাৰ অসমত ফেয়াৰৱেল আমাকে এনেকৈ দিব আৰু কাকো নিদিয়ে এই পইচা অৰিজিত সিঙে বহুত নিব ন দছ লাখ বিছ লাখ বহুত লৈ যাব এই একদম একদম দবাই খাম আৰু একদম একদম একদম নিশ্চিন্তমনে থাকা ভাই যাম জৰুৰ যাম